প্ৰথমবাৰ বস্তুৰ ৰন্ধা বঢ়া কৰাৰ মোৰ অভিজ্ঞতা যথেষ্ট ভাল মই যিহেতু ৰন্ধা বঢ়াতো খুব ভাল পাওঁ গতিকে মই নতুন নতুন ৰেচিপি ট্ৰাই কৰিব কাৰণে ইউটিউব ইউটিউবত মই প্ৰায়ে ভিডিঅ' চাই থাকোঁ ইউটিউবৰ বহুতকেইটা কুকিং চেনেল মই চাবস্ক্ৰাইবো কৰি থৈছোঁ তাত নতুন নতুন ধৰণৰ ৰেচিপিবোৰ মই শিকোঁ আৰু বনাওঁ অভিজ্ঞতা ভালেই কাৰণ বনাই মেলি আনক খুৱাই ভাল লাগে আৰু যিসমূহ বনাওঁ আৰু সেইসমূহ যথেষ্ট ভাল হয় যথেষ্ট ভাল হয় খাবলৈ মানে মই যিমানদূৰ ভাবোঁ বা আশা কৰো তাতকৈ ভালেই হয় আৰু ঘৰৰ মানুহেও ভাল পাই খাই পেলাই গতিকে মই ৰান্ধি ভাল পাওঁ মই এখন মানে থালি এথন ৱেষ্টাৰ্ণ থালি ৱেষ্টাৰ্ণ নহয় আৰু কিবা বিভিন্ন ধৰণৰ মানে ষ্টেটত লগ লগাই ষ্টেট লগ লগাই মানে এখন থালি প্ৰস্তুত কৰিছিলোঁ এই প্ৰস্তুত কৰা থালিখনো মই ইউটিউবৰ পৰাই চাই চাই কৰিছিলোঁ তাৰ কেইবাটাও চেনেল চাই পেলাই মই চবৰ পৰা অলপ অলপ লৈ বা নিজৰ নিজাববীয়াকৈও কিছুমান সংযোগ কৰিছিলোঁ তাত তাত নান বা চিকেন বাটাৰ মচলা আৰু আৰু কি বুলি কয় পালক পনিৰ এইবিলাক মই বনাইছিলোঁ পোলাও বনাইছিলোঁ তাত এখন মানে সম্পূৰ্ণ থালি বিভিন্ন ধৰণৰ বস্তুৰে এটা এখন প্লেটাৰ টাইপকৈ সজাইছিলোঁ খাবলৈ যথেষ্ট ভাল হৈছিলে চবেই ভাল হৈছিলে বুলিয়েই কৈছিলে গতিকে খাদ্য় আৰু ৰান্ধি মোৰ অভিজ্ঞতা যথেষ্ট ভাল মই নতুন নতুন ৰেচিপি প্ৰায়ে ট্ৰাই কৰোঁ ঘৰৰ মানুহক খুৱাওঁ বা নিজেও মই খাই ভাল পাওঁ গতিকে আনকো খুৱাই ভাল পাওঁ মই শিকিও ভাল পাওঁ এইবিলাক বস্তু প্ৰথমবাৰ বুলি ক'লেতো মই বহুত বস্তু প্ৰথম প্ৰথমেই ট্ৰাই কৰা হয় ন' প্ৰথম ট্ৰাই কৰি কৰি শিকি পিছত ভাল হয়গৈ আৰু মই তেনেকৈ কেকো বনাইছোঁ ইউটিউব চাই মেলিয়েই বিভিন্ন ধৰণৰ কেক বনাবলৈ শিকিছোঁ তেনেকেই মই ইউটিউবৰে সহায় লওঁ এটা ৰেচিপি ইউটিউবতে আজিকালিতো বহুত ধুনীয়াকৈ শিকাই থোৱা থাকে বহুত চেনেল থাকে আগৰ নিচিনা জটিল নহয় আজিকালি কিবা এটা বেলেগ ৰেচিপি বা বেলেগ ৰাজ্য়ৰ ৰেচিপি শিকিবৰ কাৰণে আগৰ নিচিনা আজিকালি জটিল হৈ থকা নাই কাৰণ আজিকালি ইণ্টাৰনেটৰ যুগ ইণ্টাৰনেটৰ ইউটিউবতে সকলোবোৰ পোৱা যায় গতিকে ইউটিউবকে মই প্ৰাধান্য় দিওঁ আৰু ইউটিউবৰ পৰাই চাই মেলি গোটেইখিনি শিকি লওঁ